আজিকালি ল'ৰা ছোৱালীক মানে খেল খেলা মানে দিব লাগে ধৰক মানে সৰুৰপৰা ডাঙৰলৈকে কোনোবা মানুহে মাক বাপেকে দিবলৈ টান পায় কোনোবাই ভাল পায় ল'ৰা ছোৱালী খেলিবলৈ পঠায় ধৰ চাকৰি বাকৰিৰ কাৰণে দিব এতিয়া অইলত পাইছে বহুতে ধৰ পুলিচৰ চাকৰি পায় ধৰ ল'ৰা ছোৱালীক খেলৰ ফালে যাবলৈ পঠিয়াব লাগে মানে উৎসকটো কৰিবলৈ দিব লাগে সৰুৰপৰা ডাঙৰলৈকে মানে ধৰ যি মানে ল'ৰা ছোৱালীৰ উচ্ছক মানে যাৰ আছে সি কৰিবলৈ যাব নিদিয়ে মাক বাপকে যাব নিদিয়ে কিবা এটা হ'বি আমুক হ'ব আমুক হ'ব মানে ভাঙি দিব মন কৰে কোনোবা মাক বাপকে যা বুলি পঠিয়াই কোনোবা ভালটো কৰিবলৈ বিচাৰিবলৈ বিচাৰিব লাগে মানুহে যুৱক ল'ৰা ছোৱালীক উঠি অহা ল'ৰা ছোৱালীক মানে শিক্ষাটো দিলে মানে য'ত য'তেই হ'লেও খেলিবলৈ গ'লে ধৰ কিবা এটা সুবিধা পাব ধৰক যি খেল খেলিলে যি খেল খেলে মানে ধৰক মানে চাকৰি বাকৰি ধৰক পুলিচৰ চাকৰি বা ধৰক অইলে চইলেও পাব ধৰক মানে কোনোবাবোৰে বেয়াটো ভাবে মোৰ ল'ৰাটো খেলিব গ'লে এনেকৈ কিবা হ'ব নেকি আকৌ অসুবিধা হ'ব নেকি আমুক হ'ব নেকি বেয়া বস্তু খাব নেকি কিবা কৰিব নেকি সেনেকুৱা বহুত মানুহে ভাবে মানুহৰ বেয়া মনটো ল'বই নেলাগে ভালটো চিন্তা কৰিব লাগে যা অঁ আমুকৰ ল'ৰাটো গৈছে তোৰ তোৰ তোৰ যাওকচোন ল'ৰাটো খেলক কিবা এটা সেনেকৈ ভাবিলে মানে ধৰ ল'ৰা ছোৱালী ভাল হ'ব যি হ'লেও মানে যুৱক মানে খেলিব লাগে আৰু যুৱক ল'ৰা ছোৱালী খেলিলেহে ক'ৰবাত কিবা এটা ভৰাব পাৰিব পঢ়া শুনাটো হ'লেও মানে ধৰক ক'ৰবাত চাকৰি বাকৰি পককৈ লাগিব খেল মানে য'তেই হ'লেও দৌৰ মৰা দৌৰ দৌৰ খেলটো মানে য'তে হ'লেও মাৰিলেও ক'ৰবাত কিবা এটা হ'লেও পাব পুলিচৰ চাকৰি বা ধৰক আৰ্মি চাকৰি ধৰক অইলত ধৰক কিবা মাৰিলে ইণ্টাৰভিউ এটা মাৰিলেও ধৰক দৌৰ দৌৰ মৰাটোত পাবয়েই যুৱক খেলৰ ল'ৰা ছোৱালী যি খেল খেলৰ খেল পথাৰত কৰিব যাব যি ল'ৰা ছোৱালী মন যায় থাকে সি যাবই মানে ধৰক যাবই লাগে উচৰ্গা কৰিব লাগে ধৰক দৌৰ মাৰিবলৈ মই যাওঁ দেই ৰাতিপুৱাই সোনকালে শুই উঠি সি দৌৰ মাৰিব যাব লাগে ধৰক মানে টাইমৰ মতে উঠি যাওঁতে বা ঘৰখনত কৈ পেলাই যাব লাগে ইজনকো লগৰ ল'ৰাক লগ ধৰি যায় গ'লে মানে ধৰক ক'ৰবাত কিবা এটা হ'লেও পাবও বেচেৰা আশা কৰিব লাগে যি বস্তু মানে মনটো ভাঙি দিব নালাগে মাক বাপেকে হ'লেও মনটো ভাঙি দিব নালাগে যাওক খেলগৈ যা বা বেয়া বস্তু মানে বেয়া ধাণ্ডাত যাব নালাগে এইটো কিবা এটা উচ্চক কৰিলে মানে নিজৰ কাৰণে ভাল ৰাইজৰ নাম থাকিব ধৰক ল'ৰা ছোৱালী কিবা এটা হ'লে ভাল ক্ষেত্ৰত হ'লে ধৰক কিবা এটা কৰ্ম মানে ধৰক কৰিছে ল'ৰাটো ধৰক দৌৰ চৌৰ মাৰি যা চাকৰি এটা পালে দেই আজিকালি ল'ৰা ছোৱালীয়েতো যিমানো সিহঁতি আৰু মানে ল'ৰা ছোৱালীয়ে দৌৰ চৌৰ মাৰিতো চাকৰি পুলিচৰ চাকৰি পাইছে ধৰক কোনোবাই অইলত পাইছে কোনোবাই কিবাহত পাইছে ধৰ যি হ'লেও পোৱাটো পাইছেই নোপোৱাকে নায়ে থকা সেইকাৰণে ইজন ল'ৰা হ'লেও লগৰ ল'ৰা ছোৱালীও হ'লেও লগ মাক বাপেকে যাবলৈ দিব লাগে উচ্চক কৰিবলৈ দিব লাগে যি বস্তু মানে খেল খেলপথাৰত যাবও দিব লাগে ৰাতিপুৱাই শুই উঠিয়েই দৌৰ চৌৰ মাৰিব লাগে মানে ৰানিং কৰিব লাগে ধৰক ক্ৰিকেট খেল বল খেল এইবোৰ চব খেলিব লাগে তেতিয়াহে কিবা এটা আপোনাৰ উচ্চক পাবই যি হেই বস্তু হ'লেও পাব সেই ক'ৰবাত হ'লেও চাকৰি বাকৰি পাবয়েই মানে ধৰক আজিকালি মানে দৌৰ হায়েষ্ট দৌৰ মাৰিলেও ধৰক এনেকুৱা চৰকাৰে চাকৰি দিছে দৌৰ চৌৰ মৰা ধৰ য'ত হ'লেও মানে কিবা এটা সুবিধা মানে পায়ে নোপোৱাকৈ নেথাকে ইঘৰ মানুহ হ'লেও মনটো ভাঙিব এই মোৰ ল'ৰাটো গৈছে তই যাব নালাগে এই সেই দৌৰ চৌৰ মাৰিব নালাগে থ শুই থাক সেনেকৈ ক'লে আৰু মানে হেই সিয়াৰ মনটো ভাঙি যায় মাক বাপেকৰ ওচৰত যা এই আমুকৰ গৈছে তয়ো লগতো যাচোন উচ্চক কৰগৈ যা খেলগৈ যা সেনেকৈ কৰিলে ধৰ ভাল ক্ষেত্ৰত পঠিয়ালে ল'ৰা ছোৱালী যি হ'লেও মানে উৎসকত দৌৰ চৌৰ মাৰিলে ধৰ চাকৰি বাকৰি পোৱাৰ কাৰণেও ভাল নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল নিজৰ দেহাটোৰ কাৰণেও মানে ধৰক মানে সুবিধা হয় ধৰ খেলপথাৰত মানুহ উৎচৱ কৰিবলৈ দৌৰ চৌৰ মাৰি লগৰ এজনকো লগ ধৰি যাব লাগে ধৰক খেলিব লাগে বৰ্তমান যি খেল খেল খেল যি খেল হ'লেও মানে খেলিবলৈ যাব লাগে ধৰ মানে লগ ধৰিলে যাবলৈ আৰু মন মাক বাপকে মনটো ভাঙি দিব নালাগে যিটো বহুত দূৰৰ দূৰ দূৰ যাব লাগে দূৰত খেলিবলৈ যাব লাগে বাহিৰৰ দেশতো খেলিব যাব পাৰে ধৰক আমাৰ এই যি খেল খেলিবলৈ হ'লেও মানে বাহিৰত আজিকালি সুবিধা দিছে চৰকাৰে দূৰৈত দূৰৈত খেলিবলৈ যাবলৈ গাড়ী মটৰৰ কাৰণে ট্ৰেইনত সুবিধা দিছে প্লেনতো দিয়ে ভাল এতিয়াতো গুৱাহাটীত খেলিব গৈছে বহুত ল'ৰা ছোৱালী নাইন টেন চেভেনৰ ছিক্সৰ ফাইভৰ ল'ৰা ছোৱালীও যাব পাৰে সুবিধাও কৰিছে খেল মানে দৌৰ যাবলৈ দিব মাক বাপেকে পঠিয়াব লাগে মাক বাপকে উচৰ্গা কৰিব লাগে মোৰ ল'ৰাটো দৌৰকগৈ খেলকগৈ হায়েষ্ট যিমান দৌৰ মাৰিব দিয়া যি হ'লেও মানে সি ক'ৰবাত হ'লেও নাম এটা থাকিলে গাঁওখনো উচৰ্গা হ'ব মানে ৰাইজেও উচৰ্গা হ'ব তাৰপিছত টকা পইচা মোৰ চৰকাৰী ফালৰপৰা দিয়ে ধৰক কিবা এটা সুবিধা হ'লেও পায় মাক বাপেকে পঠিয়াব লাগে ল'ৰা ছোৱালী মেইন কথা মাক বাপেকৰ লগতে কথা যি খেল যি খেলিব যায় ধৰক মানে ওচৰৰ মানুহেও মানে সুবিধা হয় যাওক দে তয়ো যা বোলো লগৰ ল'ৰা ছোৱালীয়ে লগৰ ল'ৰাক বেয়া কৰে ধৰ কিবা কৰে ধৰ পঠিয়াব লাগে ধৰক যি খেলপথাৰত মানে বল বল খেল বা ক্ৰিকেট খেল বা যি খেল হ'লেও ধৰক খেলাটো সুবিধা মানুহ চৰকাৰে কৰি দিছে